অঁ হেল্ল' হয় কওকচোন অঁ অঁ অঁ হয় হয় হয় কওকচোন আপুনি কোনে ক'লে বাৰু অঁ হয় কওকচোন

অঁ অঁ সলাই দিব পৰা হ'ব খালী ছোৱালীজনীৰ চাইজটো কিমান আছিল বাৰু

মই বোলো মই দিয়া ৰিচিপটো লগতে লৈ আহিব আপুনি চুৱেটাৰটো সলাই নিব পাৰিব তেতিয়া অঁ অঁ লৈ আহিব লৈ আহিব তেতিয়া চুৱেটাৰটো চাইজত লৈ যাব পাৰিব আৰু কেনেকুৱা কেনেকুৱা ব্ৰেণ্ডৰ লাগে আপুনি নিজে চাই নিব পাৰিব অঁ অঁ লৈ আহিব অঁ ঠিক আছে